আমাৰ অঞ্চলৰ ব্যক্তিগত বেংক যথেষ্টখিনি আছে তাৰ ভিতৰত পাঞ্জাৱ নেশ্যনেল বেংক বেংক অফ বৰোদা ইণ্ডিয়ান বেংক এতিয়া নতুনকে সংযোজিত বন্ধন বেংক আই জ বি এন এপেক্স কোপাৰেটিভ এপেক্স বেংক পঞ্জাৱ নেশ্যনেল বেংক ইণ্ডিয়ান বেংক ইণ্ডিয়ান অ'ভাৰছিজ বেংক আাম গ্রামীণ বিকাশ বেংক এনে কৰি যথেষ্ট বেংকেই আমাৰ ইয়াত আছে কোনবোৰ অধিক ভাল আৰু ঋণ কথা ইঞ্চুৰেঞ্চ কৰাবলৈ কোনবোৰ বেছি নিৰাপদ ইঞ্চুৰেঞ্চ কৰাবলৈ বুলি ক'লে প্ৰায়বিলাক বেংকতে ইঞ্চুৰেঞ্চ কৰ সুবিধাবিলাক আছে তাৰ মাজতে চৰকাৰী বেংকতো কৰিব পাৰে বা প্ৰাইভেট বেংকতো কৰিব পাৰে ইঞ্চুৰেঞ্চ আজিকালি ইঞ্চুৰেঞ্চ কোম্পানীিবিলাকো আছে কোম্পানীবিলাকতো আপুনি ইঞ্চুৰেঞ্চ কৰ বুলি ক'লে ইঞ্চুৰেঞ্চ কৰিব পাৰে ভাল বুলি এনেকুৱা কথা নাই ইঞ্চুৰেঞ্চ কোম্পানীৰ প্ৰায়খিনি ভালেই ব্যক্তিগত বেংকত ঋণৰ সুোক পৰিমাণটো বেছি পোৱা যায় আৰু ব্যক্তিগত ফাইনেন্স কৰিলে একো লোকচান নহয় মোৰ ক্ষেত্ৰত ক'বলে গ'লে মই ব্যক্তিগত বেংকেই পচন্দ কৰিম কিয়নো ব্যক্তিগত বেংকবিলাকত যথেষ্ট হেল্পফুল হয় তেওঁলোকৰ কৰ্মচাৰীখিনি যথেষ্ট ভাল ব্যৱহাৰ পাতিবিলাক বেলেগ বেংকতকে গমেণ্ট বেংক যেনেকে এছ ড আই হওক আচাম গ্ৰামীণ হওক এই বেংকবিলাকতকে যথেষ্ট উন্নত তেওঁলোকৰ ব্যৱহাৰ পাতি যথেষ্ট ভাল ঠিক তেনেকৈ মোৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ মোৰ ইঞ্চুৰেঞ্চ চলিও আছে মই ইমান বেয়া পোৱা নাই তাত ফিক্সো কৰিব পাৰে সোটৰৰ পৰিমাণটো যথেষ্ট ভাল দিয়ে আৰু এতিয়া বৰ্তমান মই চাইছোঁ বহুতখিনি বেংকে পাঞ্জাৱ নেশচ্যনেল বেংকৰ লগত ট্ৰাইপ কৰিলে জইন হৈ পিনি কৰি আছে আনকি আসাম গ্ৰামীণ বিকাশ মানে অসম গ্ৰামীণ বিকাশ বেংক সেই বেংকটো শষত গৈ পাঞ্জাৱ নেশচনেল বেংকৰ লগত ট্ৰাইভ হৈ কাম কৰি আছে গতিকে মই ব্যক্তিগৰভাৱে পাঞ্জাৱ নেশ্যনেল বেংকটোক পথন দিম দ্বিতীয় আপুনি প্ৰায়খিনি বেংকেই প্ৰাইভেট বেংক যেনেকৈ ইণ্ডিয়ান বেংকো যতে ভাল বেংকৰ পৰদাও ভাল ব্যক্তিগত বেংকৰ মেইন কথাটো হ'ল কৰ্মচাৰী ব্যৱহাৰখিনি ভাল আৰু তেওঁলোকে খুব ধুনীয়াকৈ বুজাই দিয়ে তেওঁলোকৰ কাগজখন লাভ কৰিবলৈ হওক তেওঁলোকৰ কৰ্মচাৰীয়ে সোনকালে ক্লাভ কৰি পিনি আপোনাৰ কামখিনি কৰি দিয়ে এ টি এম ব্যৱহাৰে হওক বা এ টি এম এক্টিভ কৰোণেই হওক এ টি এম এক্টিভ হোৱাৰ আপোনাৰ ভেলিডিটি যোৱাৰ আগতে আপোনাৰ ঘৰত আহি পিনি এ টিএম পাই যায়হি কিু কিছুমান চাৰ্জো থাকে চাৰ্জবিলাক তেওঁলোকে লয় ল'লেও প্ৰাইভেট বেংক চৰকাৰী বেংককে বহু গুণে ভাল মই নিজৰ ক্ষেত্ৰতে চাইছোঁ মোৰ এছ বি আই একাউণ্ট আছে এছ বি আইত যিটো গুৰুত্ব দিয়ে তাতকে প্ৰাইভেট বেংকবিলাকত বহুত গুৰুত্ব দিয়ে আৰু তেওঁলোকৰ ব্যৱহাৰ পাতিখিনি বহুত গোণনে উন্নত পাঞ্জাৱ নেশ্যনেল বেংকত মোৰ নিজৰ পাছবুক আছে মোৰ ৱাইফৰ পাছবুক আছে তাত মই চাইছোঁ পাছবুক খুলিবলৈ যাওঁলে চাইছোঁ ডকুমেণ্টৰ ক্ষেত্ৰতে হওক বিশেষ প্ৰব্লেম নহয় কিন্তু একেখিনি কাগজে যদি এছ বি আইত যায় এছ বি আইৰ পাছব এখন খুলিবলে যিখিনি মানে অসুবিধা হয় মানে ক'বলে বাগী নাই অ নেক্সট মই ৱাইফৰ বেংক অ বৰোডাত এটা বাজোৰ খুলি মই সেইটোও চলাই আছোঁ তাতো মই চাইছোঁ কোনো অসুবিধা নাই আপুনি যেতিয়াই যায় বৰমান ভিৰো বিশেষত নাথাকে এছ বি আই আপুনি লাইন পাতিব লাগিব বা গভমেণ্ট বেংকবিলাকত আপুনি লাইন পাতিব লাগিব এইবিলাক বেংকত লাইন পাতিবলগীয়া কোনো কথা নাই আপুনি যোৱাৰ লগে লগে তেওঁলোকৰ কৰ্মচাৰ আহি পিনি আপোনাক যথেষ্টখিনি হেল্প কৰে আগবঢ়াই নিিয় গতিকে চৰকাৰী বেংকতকৈ প্ৰাইভেট বেংকবিলাক যথেষ্ট উন্নত তেওঁলোক ভাল সুবিধা পাতি ভাল ব্যৱহাৰ পাতি ভাল কৰ্মচাৰী বিহেভিয়াৰবিলাক বহুত ভাল আৰু ইনঞ্চুৰেঞ্চ চৰকাৰী বেংক ছিকিঅ'ৰ কিন্তু বেংক প্ৰাইভেট বেংকবিলাকে মই চাইছোঁ কোনোটো বেংকেই বেয়া বুলি ক'ব নোৱাৰে প্ৰত্যেকটো বেংকেই বৰ্তমান টাইমত খুব ধুনীয়া কাম কৰি আছে গতিকে মোৰ ব্যক্তিগত মত হ'ল এতিয়া প্ৰাইভেট বেংকত কৰিলেও কোনো অসুবিধা নহ'ব